অ' ভাইটি এ মই যে বস্তুটো আনিছিলোঁ এতিয়া মই বস্তুটো আনিলোঁ হয় কিন্তু এতিয়া মোৰ অলপ অসুবিধা হৈ আছে ঘূৰাই দিলে তুমি ৰাখিবানে অঁ অঁ অঁ হ'ব দিয়া মই ল'ৰা হাততে দি পঠিয়াম তুমি হেৰিটো ৰাখি থ'বা